কওক হয় মই পৰীক্ষা কৰা নাই বাৰু বৰ্তমান কিবা প্ৰব্লেম আছে নেকি অ' হয় নেকি কিবা বিশেষ চিন্তাৰ কাৰণ আছে নেকি হয় নেকি বাৰু ঠিক আছে মই কৰি লম কি কি বাদ দিব লাগিব অ অ একদমেই নোৱাৰিম নেকি মিঠাই খাব অ ঠিক আছে বাৰু মই কি চুগাৰটো টেষ্ট কৰিব লাগিব নেকি হয় অহ হ'ব অহ হ'ব বিশেষ অসুবিধা নাই এনেই মানে ধৰক অলপমান মানে বি বে বেছিকৈ গৰম লাগে আৰু ঘামি থকা যায় বা সেনেকুৱা অলপ অলপ হৈ আছে মই ভাবি আছিলো গৰমৰ কাৰণে নৰ্মেল বস্তু অহ ঠিক আছে বাৰু মই এই কেইদিনৰ ভিতৰতেই গৈ পৰীক্ষাটো কৰি লম